কৰ্মৰত আৰু ঘৰ চলোৱা দুই ধৰণৰ মহিলাৰ বাবে উপলব্ধ পলিচীসমূহ হৈছে নাৰী পৰিষদ মহ মহিলা সুৰক্ষা দল মহিলা পলিচী অফিচাৰ মহিলা আপদকাল নামা